আমি নিশ্চয় ইয়াৰ সু কামনা কৰোঁ আৰু এই মানে গৰু ম'হ জীৱ জন্তুবিলাকৰ বেজী দিয়াৰ কাৰ্যটো খুব মানে ভাল বুলি আমি বিবেচনা কৰোঁ কাৰণ ইয়াৰ পৰা গাখীৰো উৎপাদন হয় বেছি আৰু বিভিন্ন সময়ত জীৱ জন্তুবিলাকৰ বেমাৰ আজাৰ বহুত দেখিবলৈ পোৱা যায় এই বেমাৰ আজাৰৰ পৰা হাত সাৰিবৰ কাৰণে হ'লেও এই মানে এই বেজি চেজি দিব লাগে আৰু এই গাখীৰ গাখীৰো বেছি হয় আমাৰ সৰ্বসাধাৰণতে আমাৰ মানে যিবিলাক এই গৰু ম'হবিলাক আমি এনেই মানে ঘাঁহ বন খাই যদিও ঘাঁহ বনতো ইয়াৰ মানে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ বিয়পি যায় গতিকে এই গৰুবিলাক গৰু ম'হবিলাক বেজি সময়মতে দিব লাগে আৰু ইয়াৰ আমাৰ কিছু মানুহে এই বেজিবিলাক সময়মতে নোলোৱাৰ কাৰণে বহুত অসুবিধা হয় আৰু আমি অকল গৰুৱে নহয় মানে হাঁহ কুকুৰাও ইত্যাদি কৰি বিভিন্ন সময়ত বেমাৰ আজাৰ আমাৰ ইয়াতো খুব বেছি দেখোঁ কুকুৰাবিলাক প্ৰায় মানে হেৰি এই কি কয় হেৰিটো নিদিলে মানে প্ৰায় বেমাৰ হোৱা দেখা যায় মৰি যোৱা দেখা যায় আৰু সেই মানে কি কয় এই প্ৰতিষেধক দিয়াৰ পাছত কুকুৰাবিলাকো খুব উন্নত মানে ভাল হোৱা দেখোঁ আৰু মাংস সি খুব ভাল ধৰণে পোৱালিবিলাকো সোনকালে ডাঙৰ হোৱা ঔষধ মানে খুৱাই ডাঙৰ হোৱা দেখিছোঁ আৰু গাখীৰৰ ক্ষেত্ৰতো আমাৰ স্থানীয় গাইবিলাকে গাখীৰ খুব কম দিয়ে আৰু এই মানে হেৰিত প্ৰতিষেধক দিয়াৰ পাছত আৰু গৰুবিলাকৰ চেহেৰাও ভাল হয় আৰু আমি আমাৰ মানে গৰুবিলাক আমি বিশেষকে আমাৰ ইয়াত ৰাইজে গায়ে মানে খুব কম পোহে আগতে বহুত গাই পুহিছিলে ইয়াত কিন্তু এতিয়া প্ৰায় আমাৰ ইয়াত গাই মানে কম হোৱা দেখিছোঁ আৰু ৰাইজে ঘাঁহ বন নোহোৱাৰ কাৰণে অলপ গৰু কম পোহা দেখিছোঁ আৰু কিন্তু হাঁহ কুকুৰা ইত্যাদি কৰি ইয়াত ৰাইজে প্ৰায় পুহিবলৈ ধৰিছে আৰু এই প্ৰতিষেধক নিদিয়াৰ কাৰণে প্ৰায়বিলাক বেমাৰে আজাৰে দেখা দিয়ে সময়মতে মানে প্ৰতিষেধক দিলে ইয়াৰ সুফল আমি পাওঁ বুলি আমি নিশ্চয় বিশ্বাস কৰোঁ